অঁ হেল্ল' হয় বাইদেউ কওক অঁ হয় হয় আপুনি ক'ৰ পৰা ক'লে অঁ

অঁ আপুনি কেতিয়া মানে আহি পালেহিনে নে আহিবহে মানে আমাৰ ডিব্ৰুগড়লৈ অঁ আহি আছে আজি পাবহিনে অঁ ঠিক আছে ত' আপুনি ডিব্ৰুগড়খন কি ফুৰিব বিচাৰে অঁ অঁ ঠিক আছে ত' আপুনি আহক আপুনি আহি পেলাই আপুনি ট্ৰেইনত আহিছে নে বাছত আহিছে অঁ ডে চুপাৰত আহি আছে ত' ঠিক আছে আপুনি আহি পেলাই আমাৰ যিটো এ এছ টি চি যিটো আপোনাৰ বাছ ষ্টেচন আছে তাতে আপুনি ৰ'ব মই আপোনাক লগ কৰি ল'ম আৰু থাকি গ'ল আপুনি ডিব্ৰুগড়তে কোন কোন ঠাই চাম মনতে ভাবি ৰাখিছে নেকি নে ঠাইবিলাক নে মই কম মানে ময়ে লৈ যাব লাগিব আপোনাক

অঁ নাই নাই নাই একো নাই বাৰু দিয়ক ঠিক আছে তেনে আমাৰ ডিব্ৰুগড়তে আছে ভাল ভাল ঠাই কিছুমান আপোনাৰ জগন্নাথ মন্দিৰ আছে তাৰপাছত আপোনাৰ বগীবিল ব্ৰিজ আছে তাতে খুব ভাল ভাল এনেকুৱা আপোনাৰ ফুৰিবলগীয়া আৰু চাবলগীয়া ঠাই আছে তাৰপাছত লগা ভাল ভাল ৰিজৰ্ট আছে ত' এইবিলাকলে আপোনাক মই লৈ যাম বাৰু তাৰপাছত অঁ আপুনি কিমান দিনৰ কাৰণে আহিছে ইয়ালে অঁ হয় নেকি আপুনি মানে ফুৰিবৰ কাৰণেই আহিছে ইয়ালে অঁ ঠিক আছে তেনেহ'লে দহদিন যদি হয় ভালেই হ'ব আপুনি ডিব্ৰুগড়ত ভালেকিখন ঠাই আছে যিহেতু আপুনি চাব পাৰিব ত' আপোনাৰ সুবিধাই হ'ব বাৰু বাকী আৰু আপুনি থকা মেলা ব্যৱস্থাবিলাক ক'ত কৰিছে সেয়া থকা মেলা কাৰণে আপুনি ৰুম অঁ অঁ অঁ অঁ ঠিক আছে আপুনি তেনেহ'লে এই আমাৰ যিখিনি আপোনাৰ ফুৰিবলগীয়া ঠাই আছে এইখিনিও ফুৰিব আৰু আপোনাৰ মানে মিতিৰৰ ঘৰত যোৱা কথা এয়াও কৈছে ন অঁ অঁ ঠিক আছে বাৰু ত' ঠিক আছে আপোনাক মই লগ কৰি লওঁ আজি লগ কৰি লোৱাৰ পিছত আপোনাক আজিতো আপুনি যাব নোৱাৰিব তেনে আমি অহা কাইলেই পৰা তেনেহ'লে আমি ওলাম ফুৰিবৰ কাৰণে কাৰণ আজিতো আপুনি অলপ ৰেষ্টো ল'ব লাগিব অঁ অঁ আৰু বাকী সেয়া আপুনি এতিয়া ভাল পাব আমাৰ ডিব্ৰুগড়তে বস্তুবিলাক চাবলে মেলিবলৈ অঁ আৰু কওক বাইদেউ অঁ আপোনাক অঁ মাজুলীৰে লৈ যাব পাৰিম বাৰু মাজুলী কিন্তু আপোনাৰ ডিব্ৰুগড় পাৰ হৈ পেলাই ত' এয়া আপোনাৰ যোৰহাট পৰিব ত' হ'লেও একো নাই সেয়াও যাবলৈ সুবিধা আছে যিহেতু আমাৰ ডিব্ৰুগড় পৰাই মানে আমাৰ তেনেকুৱাবিলাক আমাৰ গাড়ী থাকে ত' তাতে আমাৰ এজেঞ্চিৰ নিচিনাকে এনেকে থাকে তাত আপোনাক কিন্তু টুৰিষ্টৰ যিটো এটা সুবিধা থাকে মানে এইবিলাক ত' আপোনাক মাজুলীও লৈ যাব পাৰিম তাৰপিছত আমাৰ আমাৰ ইয়াতে মনোহৰি ৰিজৰ্ট আছে ত' ৰিজৰ্টত আপোনাৰ খুব ভাল ৰিজৰ্টখন বাগানৰ মাজত খুব বেছি ভাল পাব আৰু তাতে অলপ কিন্তু খৰচ পাতিবিলাক বেছি হয় ত' হ'লেও আপুনি ঠাইখিনি কিন্তু খুব ভাল তেনেকে তাৰপিছত আৰু ব্ৰক্ষ্মপুত্ৰ পাৰত যিখিনি আছে আপোনাৰ ৰিজৰ্ট ত' সেইবিলাকো কাঞ্চনজংঘা তেনেকে আৰু আছে কিন্তু ইটো চাইড মানে দুয়োটা পাৰতে আছে কিন্তু সেইবিলাকো অলপ বস্তুবিলাক ধুনীয়া হয় আৰু দাম দামবিলাক ইমানো বেছি নহয় ত' এটা ৰিজ'নেবল ত' মানে আপোনাৰ প্ৰাইজতে আপোনাৰ বস্তুবিলাক চাব মেলিব পৰা যাব ত' আপুনি মই ভাবোঁ খুব ভাল পাব আমাৰ ইয়াতে তাৰপাছত আকৌ বাগানৰ টি গাৰ্ডেন আপুনি আগে আহিছে অঁ ঠিক ঠিক ত' আমাৰ ইয়াতে টি গাৰ্ডেন যিহেতু অধিক আছে ত' আপোনাক টি গাৰ্ডেন ফুৱাব পাৰিম আৰু আমাৰ তামোলবাৰী চাহ বাগিচা আছে ইয়াতে তামোলবাৰী চাহ বাগিচালেও আমি আপোনাক লৈ আহিব পাৰিম নাম শুনিছে নাই আপুনি তামোলবাৰী অঁ হয় হয় জ্যোতি প্ৰ্ৰসাদ আগৰৱালা জন্মস্থান ত' ইয়াতো আপোনাক আনিব পাৰোঁ ফুৰাবলৈ ত' আপুনি সেয়া আৰু থাকি গ'ল আপুনি আপোনাৰ মিতিৰৰ যদি কোনোবাই কয় যে ক'ৰবাত ভাল ঠাই আছে ত' সেয়াও মই আপুনি ক'লে মানে মই তাত লৈ যাম বাকী মোৰ ফালৰ পৰাটো মই যিখিনি পাৰোঁ আপোনাক ভাল ভাল ঠাইলে লৈ যামেই আৰু তাৰপিছত আপুনি দহদিনৰ কাৰণে আহিছোঁ বুলি ক'লে ন আপুনি অকলে আহিছে অঁ হয় হয় আপুনি তাতে গুৱাহাটীতে আপুনি জব কৰে নে চাকৰি কৰেনে আপুনি অঁ কি কৰে অঁ আপুনি ৰিটায়াৰ হ'ল ত' ঠিকে হৈছে আপুনি ফুৰিবলৈও এতিয়া তেনে সুবিধা পাইছে ন বাইদেউ অঁ হয় হয় আৰু তেনেহ'লে আপুনি ফটো চটোৰ এইবিলাক আপোনাক তুলি মেলি আৰু আমাৰ ফটোগ্ৰাফাৰো তেনেকুৱা আমাৰ থাকে যিহেতু আমাৰ মানে আমাৰ এটা এজেঞ্চিয়ে আছে ত' তাত ফটো শ্বুটৰ ফটো শ্বুট কৰিব পাৰি তাৰপিছত আপোনাৰ গাড়ী ব্যৱস্থা আছে আপোনালোকক লৈ মেলি যোৱাৰ তেনেকে আপুনি যেনেকে আপোনাক লৈছোঁ আৰু তেনেকে আমি আৰু টুৰিষ্ট আহিলে মানে আমি তেখেতলোককো লৈ পেলাই লগতে আমি ঠাইবিলাক ফুৰাওঁ আচলতে তেনেকে আপুনি লগ পাব খুব ভাল পাব আৰু আগতে আপুনি ক'বাত তেনেকে ফুৰিব গৈছেনে বাইদেউ হয় হয় হয় কামৰ পৰা ছুটী নাপাইছিলে ন অঁ ঠিকে ঠিকে একো নাই আপুনি ডিব্ৰুগড়ত কিন্তু খুব ভাল পাব আপুনি ডিব্ৰুগড় আপুনি দহদিন মই ভাবোঁ দহ দিন আক আপোনাৰ কাৰণে কমেই হ'ব নেকি ডিব্ৰুগড় যিহেতু ইয়াৰ অঁ তাতে বিহু আহি আছে ডিব্ৰুগড়তটো জানেই বিহুৰ খুব মানে জনপ্ৰিয় আপুনি ইয়াতে বিহু চায়েই যাব তেন্তে বিহুলৈনোচোন আৰু বেছিদিন নায়েই অঁ অঁ হয় হয় তাৰপাছত আৰু আপোনালোকৰ ঘৰত কোন কোন আছে বাইদেউ

অঁ অঁ হয় হয় আপুনি তেনেহ'লে খুব মানে এতিয়া ভালেই আপুনি আজৰি হৈ আছে ন মানুহজনী অঁ হয় হয় ভাল পাব বাকী সেয়া আৰু আপোনাৰ মিতিৰৰ ঘৰত যে বুলি ক'লে কোন ঠাইত তেখেতলোকৰ ঘৰ আপোনাৰ ঘৰ মানে যে ৰিলেটিভঘৰ যে মানুহ আছে কোন ঠাইত ঘৰ অঁ অঁ অঁ নাম শুনিছোঁ হয় হয় অঁ ঠিকেই আপুনি এইখিনি ঠাইত আহিলেও তেখেতলোকৰ লগত লগ হৈ পেলাই তেখেতলোককো লৈ আমাৰ লগত ফুৰিবলৈ ওলাব পাৰিব আৰু আপুনি আমাৰ ডিব্ৰুগড়তে যিটো ডি টি পি ডাইট আছে মানে ব্ৰহ্মপুত্ৰ কাষত সেয়া আপুনি দেখিছে তাতো আপোনাক অঁ তাতো আপোনাক লৈ যাম খুব ধুনীয়া ঠাই আবেলি সময়টো খুব ভাল লাগে তাতে আপোনাক তালৈকে লৈ যাম অঁ আৰু মেইন আমাৰ যিখন বজাৰখন বজাৰখন খুব ডাঙৰ নহয় ত' মেইন ডিব্ৰুগড় টাউনখন ত' খুব ভাল মানে আপুনি ভাল পাব ভাল এটা অভিজ্ঞতা হ'ব বুলি ভাবোঁ আপোনাৰ অঁ তাৰপাছত আমাৰ ইয়াতে চিল্কালয় এনেকে আপোনাৰ গুৱাহাটীতকে বাৰু চাবচোন সৰু ডিব্ৰুগড়খন চহৰখন সৰু ত' হ'লেও মই ভাবোঁ গুৱাহাটীতকে আপুনি ডিব্ৰুগড়খনতো ভালেই পাব এনেকুৱা তাৰপিছত আপুনি ইয়াৰ পাছত দহ দিনযে ইয়াত থাকি পেলাই যাবগৈ তাৰপাছত আপুনি আকৌ ক'ৰবাত যোৱাৰ প্লেনিং কৰিছে নেকি ক'ৰবাত ফুৰিবলৈ যোৱা অঁ হয় নেকি অঁ অঁ অঁ আৰু আমাৰ ইয়াতে আপোনাৰ আপুনি যে আহিব ত' বিহুৰ কাৰণে আপুনি পিঠা যদি নিব খোজে মানে আমাৰ ইয়াতে আত্মসহায়ক গোট কিছুমান আছে ত' তেখেতলোকে মানে আপোনাৰ পিঠা পনা এইবিলাক প্ৰস্তুত কৰে অ' আপুনি যদি ভাবে যে নিম পিঠা তেন্তে মই কথা পাতি দিব পাৰোঁ আমাৰে নিজৰ এনেকে মানুহ আছে তেখেতলোকে পিঠা পনাবিলাক বনায় আৰু এনেকে আমাৰ মানে টুৰিষ্টবিলাক যেতিয়া আহে ফুৰিবলৈ অহা মানুহবিলাকে প্ৰায় মানে এইবিলাক বস্তু কিনি লৈ যায় আৰু খাবলৈও ভাল মানে ভাল কোৱালিটিত দিয়ে তেখেতলোকে আপুনি যদি নিব খোজে সেয়া নিব পাৰিব দেই আপুনি জনাব অঁ বিহু ছিজন যিহেতু অঁ অঁ সেয়া তাৰপিছত এতিয়া আপুনি চাৰিটা চাৰে পাঁচটামান বজাত পাম বুলি ক'লে ন আহি ডিব্ৰুগড় ষ্টেচন অঁ আপুনি আহি পায়ে মোক অঁ হয় হয় আপুনি মোক কিন্তু আহি মানে পোৱাৰ আগতে ফোন কৰিব দেই মই যিহেতু ব্যস্ত থাকিব পাৰোঁ আপুনি আগতীয়কৈ মোক ফোন এটা কৰিব অঁ তাৰপিছত মানে কি মোৰ আগতে আপুনি যিহেতু অহা নাই মইতো আপোনাক লগ কৰি ল'ম আৰু আপোনাৰ ৰিলেটিভৰ মানুহো চাগে ৰৈয়ে থাকিব তাতে আপোনাক নিবলৈ অঁ অঁ হ'ব একো নাই মই আছোঁ আপুনি নিশ্চিন্তভাৱে আহিব পাৰে মই আপোনালে ৰৈ থাকিম তাতে বাছ ষ্টেচনত আপোনাক লগ কৰি পেলাই আপুনি আজি দিনটো ৰেষ্ট লৈ পেলাই আমি কাইলৈ পৰা ঠাইখিনি ফুৰিবৰ কাৰণে ওলাম অঁ তাৰপাছত সেয়া ঠিক আছে দিয়ক তেন্তে বাইদেউ আপুনি আহি পোৱাৰ লগে লগে মোক ফোন কৰিব দেই ঠিক আছে ৰাখিছোঁ অঁ অঁ অঁ